হেল্ল' দুলুমনি কি কৰিছা অঁ অঁ বাকী খোৱা বোৱা কৰিলা অঁ অঁ নাই নাই মই কৰা নাই বাকী তুমি কি কৰি আছা এতিয়া এইকেইদিন নহয় মানে তোমাৰ ধৰা এই এতিয়াতো তুমিতো মানে সেই চাকৰিটো এৰা প্ৰায় ডেৰবছৰমানেই হ'ল ন এতিয়া বাকী কিবা ভাবিছা নেকি নতুন কিবা কৰাৰ কথা তাকে মই কথা এটা ভাবিছিলোঁ মানে গাহৰি ফাৰ্ম এখন খোলা কথা ভাবিছিলোঁ তাকে মানে ধৰা আগতেতো আমাৰ ঘৰত এনেকৈ মানে কম কমকৈ পোহা হয় গাহৰিতো আমিতো অকণমান হ'লেওতো অলপ হ'লেও আমি মানে ধৰা জানো ন কিমান কি এনেকৈ কি কৰিব লাগে তাকে ভাবিছোঁ গাহৰি ফাৰ্ম এখনকে খোলোঁ নেকি আৰু মানে কি হয় অকলে হ'লে অকণমান দিগদাৰ হৈ যায় যে মই সেইকাৰণে বোলো দুইটাই তুমিওতো অকণমান এনেই আছা এইকেইদিন যদি সম্ভৱ হয় তোমাৰ লগত এনেকৈ কৰি খোলোঁ ভাবিছিলোঁ তাকে সেই সেইখিনি ঠিকঠাক কৰিব লাগিব আৰু অলপ চাই মেলি তাকে এই তোমালোকৰ যে অঁ তাকে অঁ তাকে মই সেইখিনি চাই থৈছিলোঁ বাৰু অলপ এই আমাৰ গাঁৱৰ হেৰি বুধিন দাই যে এই বুধিন দাইৰ লগত মই কথাটো পাতিছিলোঁ বুধিন দাইহঁতৰ এই এনেকৈ ঘৰৰ পিছফালৰ মাটি অকণমান এনেই আছে মানে আমাৰ মাটি ছাইডতে তো আমাৰ মাটিকনো লগতে লৈ বুধিনহেঁতকো জেনিবা আৰু ধৰা বিজনেছটো যদি আমাৰ অকণমান ভালকৈ এষ্টাবলিছ হয় তেতিয়া আমি মাটি বছৰেকত ধৰা কিবা এটা এনেকৈ দিম তেনেকুৱাকৈ পাতিছোঁ আৰু কথাটো মানে ধৰা তেতিয়া আম আমাৰ মাটিকণৰ চাইদতে দুইকণ হৈ গ'লে অকণমান ভাল হ'বতো মানে অকণমান ডাঙৰ হ'ব বুলি ভাবিছোঁ তাৰাপৰা মই সেইখিনি অকণমান ঠিক ঠাক কৰিছিলোঁএ এই কামটো মানে সেই বুধিন দাইকো ক'লোঁ বুধিন দায়ে মানে মানে বুধিন দাইক ক'লেও যেতিয়া তেতিয়া বুধিন দাই ক'লে যে এনেকৈ তাইয়ো এনেকৈ আছে তই যদি পাৰ আমাৰ তাই ছোৱালীজনীকো তই কৈ চাচোন তহঁতে দুইটাই কৰিলে তেতিয়া মোক মানে দুইটাই পৰিয়ালৰ মানুহ মোৰো এটা থাকিলে তইয়ো থাকিলি ধৰ তেতিয়া ময়ো একো ক'বলগীয়া নাই তেনেকৈ ক'লে যেনিবা অঁ মই হেৰিও কৰিছিলোঁ কি বুলি কয় এই সেইদিনা বেংক আমাৰ এছ বি আইতে গৈ পিনি সুধিছিলোঁ এনেকৈ কিবা লোন চোনৰ কিবা ব্যৱস্থা আছে নেকি লোন দি আছে মানে প্ৰায় গাহৰি ফাৰ্মৰ কাৰণে দহ লাখ টকামানলৈকে দিছে লোন ছাবচিডি আছে আছে ছাবচিডি বেছি নাই বাৰু টুৱেণ্টি পাৰ্চেণ্ট এটা ছাবচিডি আছে তথাপিতো মানে ধৰা আৰু মানে পাছত যেনিবা সুদটো ছাবচিডিতকৈ বেছিয়ে ভৰিবগৈ লাগিব মই কেলকুলেশ্যন কৰি চাইছিলোঁ সুত অঁ তথাপিতো মানে মানে হেৰি সেই সেইটো পালেও বহুত মানে ভাবিছোঁ যদি কেনেবা ভালকৈ অকণমান এষ্টাবলিছ হয় তেতিয়াততো কথাই নাই আৰু

অঁ ভেটেনাৰীৰ লগত যোগাযোগ কৰিলে অঁ অঁ অঁ সেইটো মই ভবাই নাছিলোঁ এই সেইকাৰণে দুটা যে লাগে এনেকৈ বিজনেছ এটা কৰোঁ বুলি ভাবিলে ইঞ্চুৰেঞ্চ কৰিব লাগিব ইঞ্চুৰেঞ্চ কৰিব লাগিব কাৰণ এই আমাৰ যে এই আমাৰ গাঁৱৰ যে যোগেন দা যে সিহঁতৰ ঘৰৰ এই হেৰি হওঁতে বহুত গাহৰি মৰিছিলেতো তাৰপৰা ওচৰে পাজৰে থকা সেই অঁ তাকেহে তাকেহে মই সেই লোন লোৱাৰ কথাহে ভাবিছিলোঁ মই ইঞ্চুৰেঞ্চ ছিনঞ্চুৰেঞ্চৰ কথাও ইমান ভবাই নাছিলোঁ তাকেহে সেইখিনি কামো আগবঢ়াব লাগিব ন অকণমান

আৰু হেৰি কৰি আছিলে সেইদিনা মানে মোৰ এই দাদা এজন চিনাকি আছিলে আমাৰ কিবা কি অফিচ আছিলে সেইটো মই পাহৰিলোঁ এই অফিচটোত মোক কৈছিলে মানে এনেকৈ যদি গাঁৱৰ কোনোবা ইণ্টাৰেষ্টেড তেনেকৈ কিবা ট্ৰেইনিং লোৱা মানে হেৰি আছে যদি হেৰি হয় ক'বাচোন এনেকৈ গাহৰি ফাৰ্মৰ মানে ট্ৰেইনিং দিব বোলে বেছি নহয় অঁ অঁ অঁ তাকে মানে প্ৰশিক্ষণটো বেছিদিনীয়া নহয় পোন্ধৰদিনীয়া প্ৰশিক্ষণ সদায় দুঘণ্টা দুঘণ্টা আহিব লাগিব বুলি কৈছিলে প্ৰশিক্ষণটো লৈ তাকেহে এতিয়া প্ৰশিক্ষণটো লৈ ল'লে ধৰা আমি পিছত মানে কেনেকৈ কি কৰিব লাগিব গোটেই ষ্টেপ বাই ষ্টেপ সেইখিনি কথাও হেৰি কৰিব পাৰিম এতিয়াতো তেতিয়া আমাৰ ধৰা লোন চোন লোৱালেকে সেইখিনি বাৰু প্ৰব্লেম নাই লোন পাই গ'লো বাকী ইঞ্চুৰেঞ্চৰ কথাটো ধৰা পাতিলোগৈ ভেটেনেৰীৰ লগত আৰু ভেকচিন চেকচিন কিবা কিবি সেইখিনি অঁ পোৱালিটো মই ভাবিছোঁ এনেকৈ যদি মানে এনেকৈ যদি আমি বেলেগ ফাৰ্ম কাৰোবাৰপৰা ল'বলৈ যাওঁ তেতিয়া দামটো অলপ বেছি পৰিব চাগে এই মিচিং গাঁওবিলাকত গৈ যদি ধৰা আমি নিজে চাই পিনি আনোগৈ পোৱালি তেতিয়া অলপ কম দামতে মানে ভাল পোৱালি পাম বুলি ভাবিছোঁ মানে মানে ভিতৰুৱা অলপ অঁ অঁ অলপ ভিতৰুৱা গাঁৱলৈ যাব লাগিব তাকে যাতে মানে মানে সঁচটোও চাব লাগিব ভাল হয় যাতে নহ'লে মানে ধৰা এতিয়া মানে দহ লাখ টকা ইনভেষ্ট কৰিলেতো আমি মিনিমাম তিন লাখ টকামান হ'লেও মানে ধৰা পোৱালী ভৰাবই লাগিব আৰু তিনি লাখ টকা পোৱালি ভৰাওঁতেতো বহুত মানে ধৰা গঁৰালটোও ডাঙৰকৈ বনাব লাগিব বাকীটো আমি ধৰা কিমান প্ৰায় দুই মান চাগে আমি গঁৰালটো বনাওঁতেই আমাৰ দুই তিনিমান গুচিয়েই যাবগে কিমানখিনি পোৱালি তেনেকৈ ৰাখিবলৈ বুলি অঁ ধুনীয়াকৈ একদম চিষ্টেমেটিকেলি বনাই ল'ব লাগিব

অঁ অঁ মই এইটো প্ৰচেছটো এনেকৈ এই ইউটিউবত এনেকৈ ফাৰ্ম এখনৰ চাইছিলোঁ কেনেকৈ বনাব পাৰি সেই অঁ বেছি মাটিও নালাগে বাৰু এই আমাৰ সেই মাটিকণ আৰু সেই চাইদৰ বুধিন দাহঁতৰ মাটিকণ মিলাই মানে হৈ যাব বুলি ভাবিছোঁ তেনেকৈ এই সেইটো চিষ্টেমত মানে অঁ অঁ তেনেকৈ কৰিব লাগিব অঁ সেইটোও চাব লাগিব অঁ

অঁ আচ্ছা আাচ্ছা

সেইটো হয় বাৰু তেতিয়া এটা কাম কৰিব লাগিব আমি এই চাৰি ৰাউণ্ডটো অকণমান ৱাল অকণমান মাৰি পিনি তাৰ ওপৰত আমি কিবা বাঁহৰ বেৰ টাইপত উঠাই দিম নেকি অকণমান ওখকৈ তেতিয়া মানে মানে বাহিৰৰ অঁ বাঁহ চাহটো আছেই তাৰপৰা আমিয়ে ধৰা মুচি দিলোঁ কিবা কৰিলোঁ তেনেকৈ কৰি দিলেতো হৈয়ে যাব বেছি নহয় ধৰা মানে একেবাৰে গাহৰি গঁৰালটোত লগাই নহয় আৰু অকণমান ওপৰলৈ উঠাই উঠাই তেনেকৈও বান্ধি মেলি দিব পৰা যাব সেইখিনিতো খৰচ নহয়ে আমাৰ ধৰা বা আমাৰ দাদাহঁতকো ক'লো এনেকৈ বেৰ চেৰ বনাই মেলি দিবলৈ সেই কিন্তু সিহঁতিয়ে দিব পাৰিব ধুনীয়াকৈ এই প্ৰব্লেম নাই ভেকচিনটো একদম টাইম টু টাইম কৰিবই লাগিব নহ'লে কেতিয়া কি হৈ যায় সেইটো মানে ভগৱানেহে জানে আৰু অঁ অঁ

অঁ অঁ আৰু এটা কাম কাম কৰিব পাৰি এই অংগনবাদীবিলাকলে যে আহে যে হেৰি ধৰা এনেকৈ খাদ্যবস্তুবিলাক যে এই আমাৰ মেম বাই যে এই মেমবায়ে কৈছিলে মানে এনেকৈ গাহৰি যদি তহঁতৰ কাৰোবাৰ আছে কৈ দিবিচোন এনেকৈ কিবা পাকেট দুটামান আছে বোলে লৈ আহিবি যদি তেনেকৈ পাৰি আমি দৰকাৰ পৰিলে ওচৰৰ গোটেই অংগনবাদীকেইখনক কণ্টেক্ট কৰি দিম অঁ অঁ বিক্ৰী কৰি দিয়ে অঁ তেনেকৈও পোৱা গ'ল হয় তেনেকৈও যাব যাব তেনেকৈও পোৱা যাব

আৰু এটা কাম কৰিব লাগিব মানে এই ওচৰৰে পাঁজৰে ধৰা ঘৰৰ মানে যোনখিনি মানুহ আছে সেইখিনি যদি ধানটো খুন্দাই দিয়াৰ ধৰা মানে বোলে আমি খুন্দাই আনি দিম আমাক ভুচিটো দিলেই হ'ল পইচা পাতি দিব নালাগে আমি চাউল উলিয়াই দিম তেনেকুৱাকৈ কৰিলেও মানে ধৰা ভুচিটো থাকি যাব আমালৈ ধুনীয়াকৈ অঁ অঁ তাকে তেনেকৈয়ে অঁ অঁ অঁ তাকে এইখিনি লগ পাই পিনি কথাখিনি ভালকৈ আৰু বহী এখনত লিখি মেলি ক'ত কি কৰা হয় মানে ধৰা পইচা পাতি ক'ত কিমান খৰচ হয় সেইখিনিও ভালকৈ লিখি মেলি সেইখিনি লগ পালে পাতিম দিয়া ঠিক আছে বাৰু দিয়া ঠিক আছে